আজিকালি মানে চাকৰিয়েই টকা পইচাৰ মানে চ'ৰ্চ নহয় আজিকালি বহুত মানে টকা পইচা অহা চ'ৰ্চ বহুত ওলাইছে যেনে চচিয়েল মিডিয়া তাৰপিছত ইউটিউব আৰু ব্লগ তাৰপিছত ডেলিভাৰী বয় আজিকালি এইবোৰ বহুত ওলাইছে যেনেকুৱা ধৰক চুইগিতে বস্তু এটা দিলে যে ডেলিভাৰী বয় কেইটা সিঁহতৰো পইচাৰ চ'ৰ্চ সেনেকেই আহে তাৰপিছত ৰেপিড' ৰেপিড' বেলেগ কামো কৰিলে আৰু আজৰি সময়ত ৰেপিড' মাৰিলে তাতো পইচা আহে তাৰপিছত কেব কেবৰ আৰু আজিকালি কেবো ওলাইছে তাতো পইচা ইনকাম কৰে আৰু ইউটিউবাৰ আজিকালিটো ঘৰে ঘৰে ইউটিউবাৰ আজিকালি ইউটিউবাৰ কি এটা ভিডিঅ' বনালে ভিউৱাৰচ যদি বেছিকে ভিউৱাৰ চাবচক্ৰাইব বেছি হ'লে তেতিয়াহ'লে ইউটিউবৰ পৰাই পইচা পায় আজিকালিটো আৰু পইচাৰ চ'ৰ্চটো সেনেকুৱা মানে যিমানে ভাল ভিডিঅ' বনাই সিমানে পইচা পায় তাৰপিছত আৰু কৌতুক কৌতুক কৰে মানে এণ্টাৰ্টেইনমেণ্ট যেনেকে বেহাৰবাৰী আউটপষ্টৰ কেকে আৰু মোহন আজিকালি বহুত মানে প্ৰগ্ৰেম কৰে আজিকালি সিহঁতে মানুহক এণ্টাৰ্টেইনমেণ্ট কৰে সেনেকে মানে সেনেকুৱা পইচা মানে আহে সিহঁতৰ মানে আজিকালি চাকৰিয়ে যে পইচাৰ চ'ৰ্চ সেইটো নহয় আজিকালি বহুত আছে আৰু যেনেকে আৰু আছে বহুত ইনষ্টাগ্ৰামৰ পৰাও পইচা পায় ফেচবুকৰ পৰাও পইচা পায় আৰু ফেচবুকত ধৰ লাইক শ্বেয়াৰ কমেণ্ট বেছিকে পালে তাতো পইচা আহে হেৰি

আৰু বহুত কিবা কিবি আছে আৰু এনেকুৱা আজিকালি চাকৰিয়ে যে কৰিলেই পইচা পায় সেইটো নহয়